চৌকাত ৰান্ধি পাইছোঁ আমি তেতিয়া সৰু আছিলোঁ সেইসময়ত চৌকাই চলি আছিল কিন্তু কিছু বছৰ আগলৈকে বিৰাশী চনমানত বৰপেটাত গেছ এজেন্সি আহিল আৰু সেই গেছ এজেন্সিত প্ৰথম কাষ্টমাৰ ময়েই গেছ ল'লোঁ গেছ লোৱাৰ পিছত কাম ৰন্ধা বঢ়া কামটো অলপমান সহজ হৈ পৰিল চৌকাত ৰান্ধিলে কিছুমান অসুবিধা আছে যেনে বাচন বৰ্তন লেতৰা হয় ঘৰটো লেতৰা হয় ধোঁৱা ধোঁঙা ওলায় গতিকে চৌকাত ৰান্ধিলে বহুত অসুবিধা আছে কিন্তু অসুবিধা থাকিলেও চৌকাত ৰন্ধা আঞ্জা পাতি সহ এই সোৱাদ হয় চৌকাত ৰান্ধিলে আঞ্জা পাতি সোৱাদ হয় আৰু সেইকাৰণে আমি চৌকাত মাজে মাজে ৰান্ধি খাওঁ খানা পাতলি চৌকাত ৰান্ধি খাওঁ আৰু গেছ গেছ ব্যৱহাৰ কৰিলে কিন্তু বাচন বৰ্তন কমকৈ লেতৰা হয় আৰু ধোৱা পাখলাতো সহজ হয় গতিকে আমি গেছত ৰান্ধিলে কম সময়তে ৰান্ধি খাব পাৰোঁ আৰু ঠাণ্ডা হৈ গেলি কিন্তু গেছত ৰন্ধা আঞ্জা পাতি সোৱাদটো কমে গতিকে আৰু কম সময়তে আমি গেছত ৰান্ধি বাঢ়ি আজৰি হ'ব পাৰোঁ কিন্তু চৌকাত ৰান্ধিলে বহুত যা যোগাৰ লাগে খৰিত কেঁচা খৰিত ধোঁঙা ওলায় বেছিকৈ গতিকে চৌকাত ৰান্ধলি অলপমান কষ্ট হয় আমাৰ আৰু বৰ্তমান যিহেতুকে গেছ ইণ্ডাকশ্যন হেৰি হৈছে প্ৰচলন হৈছে আৰু সেই গেছত আমি ৰান্ধি বাঢ়ি খাওঁ আৰু এতিয়া আমাৰ কাম কাজবিলাকো অলপমান সহজ হৈ পৰি পৰিছে এতিয়া চৌকা আৰু গেছৰ মাজত এইখিনিয়ে পাৰ্থক্য যে চৌকাত ৰান্ধিলে লেতৰা হয় আৰু গেছত ৰান্ধিলে চাফা বাচন বৰ্তন চাফা থাকে ঘৰটোও চাফা থাকে আৰু কোনো ধোঁঙা নোলায় সেইকাৰণে আমি গেছত ৰান্ধিয়ে ভাল পাওঁ গতিকে চৌকা আৰু গেছৰ মাজত সেইখিনিয়ে পাৰ্থক্য এতিয়া আমি সবেই যদি গেছটো কিন্তু আমি ভালকৈ তাৰ ব্যৱহাৰটো ভালকৈ শিকি ল'ব লাগে নহ'লে বিপদ হ'ব পাৰে মাজে মাজে গতিকে বহুত সেনেকৈ বিপদ হৈছেও গেছ ব্যৱহাৰ ভালকৈ কৰি কৰিব নাজানে চুইছ অফ কৰিব নাজানে চুইছ অন কৰি থয় জুই লাগি যায় গতিকে সেইবিলাকৰ পৰা হাত সৰাৰ কাৰণে আমি সবেই ব্যৱহাৰকাৰীবিলাকে ভালকৈ গেছটো এ ব্যৱহাৰ শিকি আমি ভালকৈ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে গেছত ৰন্ধাতো একেবাৰে সহজ আৰু এই মানে কাম কৰাৰ কাৰণে এটা আমাক উৎসাহহে দিয়ে কাৰণ চৌকাত ৰান্ধিলে আমি গেছ খৰি এ যোগাৰ কৰিব লাগিল খৰিখিনি শুকাব লাগিল গতিকে আমি চৌকাত ৰান্ধি এই সময়ো বহুত যায় গতিকে বৰ্তমান সবেই কিন্তু গেছেই ব্যৱহাৰ কৰে আৰু ইয়াৰ ইয়াক যদি ভালকৈ আমি শিকি লওঁ তেনেহ'লে আমি গেছেই ব্যৱহাৰ কৰাতো সহজ যেন পাওঁ আৰু বিপদৰ আমি বিপদৰ পৰা ৰক্ষা কৰা কাৰণে ৰক্ষা পোৱাৰ কাৰণে আমি ভালকৈ যদি গেছটো শিকি লওঁ তেনেহ'লে গেছ ব্যৱহাৰ কৰাটোৱে ভাল ঘৰটো চাফা থাকে পাকঘৰটো আমি চাফচিকুণকৈ ৰাখিব পাৰোঁ আৰু সময়মতে যিহেতুকে আজিকালি সকলোৱে ব্যস্ত গতিকে ব্যস্ত ঘৰ এখনত আমি গেছত যদি ৰন্ধা বঢ়া কৰি হেৰি হ'ব পাৰোঁ সময় বচাব পাৰোঁ এইটোৱে